খাদ্য খোৱা খাদ্য আৰু কি পাম পুষ্টিকৰ খাদ্য ক'ত পাওঁনো স্বাস্থ্যকৰ খাদ্য কি পাম আজি্ৰ দিনত সকলো সাৰুৱা বস্তু মানে যিকোনো এটা খাদ্য খাবলৈ হ'লে শাক চবজি বনাই খাবলৈ হ'লেও তেলৰ প্ৰয়োজন হয় তেলো আমি ইমান বেছি নাখাওঁ বইল বস্তুৱে খাই বেছি ভাল পাওঁ খাদ্য খোৱা সময়ৰ মানে খাদ্য হেৰি কি কয় শাক চবজি মানে নিজেও ঘৰত খেতিটো কৰা হয় আৰু ইমান খেতিৰ ওপৰত হেৰি নাই শাক চবজি কৰিও কৰা ন কৰিব নহ নাই তাৰমানে ঘৰত নহয় ঠাইবিলাক অসুবিধা শাক চবজি উঠাব নোৱাৰো কৰোঁ কিন্তু শাক চবজি সেই সময়মতে মানে কিনিয়ে খাবলগা হয় আৰু কিনিয়ে খালেও সেই স্বাস্থ্য বুলিবলৈ মানে কি আৰু কিছুমান মানে খাদ্য আজিকালি চব সাৰুৱা খাদ্য সাৰৰ ওপৰতে সকলো খাদ্যই সেইটো কাৰণে সাৰৰ প্ৰয়োগ কৰা বস্তুটো আমি কি স্বাস্থ্যকৰ খাদ্য খাম সেইটো কাৰণে বইল চইল কিবা কিবি মানে শাক চবজি কলদিল মানে পথাৰৰ কচু কলমৌ শাক খুতুৰা শাক এনেকৈ কৰি বিচাৰি কৰি এই শাক চবজি সময়ৰ মানে সুবিধা মিলাই কৰি এই অকণমান ওলাই গৈ আনি কৰিহে এসাঁজ ধুনীয়াকৈ বনাই খাওঁ আৰু শাক চবজি মানে ইমান পোৱা নাযায় পথাৰৰ ফালেও অলপ ওলাই যাব লাগে এনেই ঘৰত চাই এই বজাৰখনৰ শাক চবজিৰ বাহিৰে গাওঁ ঘৰত আৰু একো শাক চবজি পোৱাই নাযায় সেইটো কাৰণে শাক চবজিও খোৱাটো মানে অসুবিধা হয় আৰু ঘৰৰ ওচৰত থকা এজোপা কলগছৰ পৰা ধৰি লওক এডাল এটা কলদিল পাৰিলেও তেনেকৈ এখন চবজি বনাই খাবলগীয়া হয় কলমৌ শাক আনি খাওঁ সময়ত লেহেতী শাক আনি খাওঁ কচুৰ শাক খাওঁ এনেকৈ আৰু এই চব দিনতে ইমান তেলজাতীয় বস্তু খাব নোৱাৰোঁ পুষ্টিকৰ খাদ্যনো কি হ'ব মানে স্বাস্থ্য মানুহ আজিকালি শাক চবজিৰ ওপৰতে বহুত মানে বেমাৰ আজাৰ হয় সেইটো কাৰণে বেছি কিনা শাক চবজি খাবলৈ মানে অলপ অসুবিধাই বেমাৰৰ পৰাই বহুত মানে ভয়ত থাকোঁ সেইটো কাৰণে অলপ মানে ওচৰত বন শাক গজি থকা শাক চবজিকে আনি কৰি খাওঁ আৰু ইমান শাক চবজিৰ ওপৰত শাক চবজি মানে বহুত মানে কচু সময়ত আনো মানে কিবা তাৰ বাহিৰে আৰু শাক চবজি পোৱা নাযায় ভোল চোল কিবাকিবি আমি আনি চব কিনি খাবলগীয়া হয় লাই শাক মূলা শাক এতিয়া সময় আহিছে সময় বা লাই মূলা পেলাই কৰি লৈ যদি হয় ভালকৈ তেতিয়াহে খাব পাওঁ মানে শাক চবজি মানে বহুত জটিল খোৱা বোৱা মানে ৰন্ধা বঢ়া মানে সময়ত ৰান্ধিবলৈয়ো শাক চবজি লগতে আমি চিন্তিত হৈ থাকোঁ শাক চবজি নহ'লে মানে এসাঁজ ভাত খাবলৈ হ'লেও খাবলৈ কেনেকৈ মাছ পুঠি নহ'লেতো ভাত খাব নোৱাৰি সেইটো কাৰণে শাক চবজি লৈ মানে বিচাৰি খাবলৈ হ'লেও মানে শাক চবজি পোৱা নাযায় ঘৰত বাৰু অমিতা চমিতা কিবা কিবি থাকে সেয়াও খাবলগীয়া হয় কোনোবা দিনাখন বইল বনাই খাওঁ বেছি তেল শাক চবজি ইমান খোৱা নাযায় মানে বেমাৰৰ ভয়ত শাক চবজিবিলাক সদায়ে মানে কম হেৰিত খাওঁ ইফালে বেলেগ শাক চবজি পোৱা নাযায় আৰু কচু বা খুতুৰা আৰু কিবা কিবি এনেই নিজৰ মানে ঠাইত হোৱা শাক চবজি এইবিলাক ইমান হেৰি নাই সেইটো কাৰণে কিনিও খাব লগা হয় সেয়া শাক চবজিৰ ওপৰতে মানে স্বাস্থ্যৰ ক্ষতিকৰো হয় কিনা চবজি খায় খায় গাঁৱৰ শাক চবজি নেপাওঁ যে সেইটো কাৰণে শাক চবজিৰ বিষয়ে ইমানে আৰু